এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ মই নকওঁ যে ভূমিকাবিলাক চবৰে বেলেগ বেলেগ কিন্তু ভূমিকাবিলাক চবৰে সমান হ'ব লাগে যিহেতু আমি এটা পৰিয়ালত পুৰুষ আৰু মহিলা বুলি নকওঁ আমি সংগী বুলি কওঁ যিহেতু সংগী হয় দুজন জীৱনৰ চ' ভূমিকাবিলাকো সমান সমান হ'ব লাগে বা সমান হ'ব লাগে আগৰ সমাজত যেতিয়া পুৰুষতান্ত্ৰিক আছিলে আমাৰ আমাৰ সমাজখন যেতিয়া পুৰুষতান্ত্ৰিক আছিলে তেতিয়া মহিলাবিলাকক ঘৰত সোমাই ৰাখিছিলে পঢ়িব দিয়া হোৱা নাছিলে আৰু তেওঁলোকে গোটেই ঘৰৰ কাম কৰিব দিছিলে কিন্তু আজিকালি যিহেতু আমাৰ আজিকালি যিহেতু আমাৰ নতুন সমাজ সেইকাৰণে পুৰুষ মহিলাসকলো মহিলাসকলে পঢ়া শুনা কৰে বা তেওঁলোকেও চাকৰি বাকৰি কৰে সেই হিচাপে মহিলা আৰু পুৰুষৰ দায়িত্ববিলাক সমান সমান হ'ব লাগে